পইচা জমা কেনেদৰে কৰা বুলি ক'লে সৰুতেতো মই ধৰক যেতিয়া মা দেউতাহঁতে দোকানলৈ পঠায় কিবা এটা বস্তু আনিবলৈ পঠায় তেতিয়া যেতিয়া দুটকা এটকা তাৰ পৰা যেতিয়া বাচে তেতিয়া সেইকেইটাও তেতিয়া সেইকেইটা ঘূৰাই নিদিওঁৱে আৰু নিজেই থৈ দিওঁ নিজৰ প্ৰয়োজনীয় পেঞ্চিল বা কিবা এই কলম বহী সেইবোৰ কিনোঁ সেইকেইটা মানে নিজৰ আৰু কেতিয়াবা মন গ'লে স্কুলত দুটকা এটকা কিবা কিবি খাওঁও আৰু মোৰ এটা সৰু নাৰিকলৰ টেমা আছিলে টেমাটো মই সেইটো নিজেই বনাই লৈছিলো ওপৰতে এটা সৰু ফুটা কৰি লৈছিলো যাতে পইচাটো খুচুৰা পইচাটো ভালকৈ সোমায় আৰু আৰু সেইটোতে মই সেই যেনেকৈ সেই আৰু এটকা দুটকা নিজৰ প্ৰয়োজনীয় বস্তু অনাৰ ওপৰিও এটকা দুটকা থৈ যাওঁ আৰু তেনেকৈ তেনেকৈ থোৱাৰ পিছত এইটো ফুল্টি হ'ল আৰু তাৰ পৰা যেতিয়া সেইটো টিঙৰ সেই সেইটো কাটি উলিয়ালোঁ নিজৰ কিবা কিবি বস্তু ল'লোঁ আৰু কাপোৰ কানিৰ পৰা ধৰি কিবা ইমানটো বস্তু জমা নহয়েই তথাপিতো মানে মাহঁতেও দিয়ে কাপোৰ কানি এটা লবলৈ হ'লে তথাপিও নিজৰ হিচাপে আৰু আৰু তাৰ পাছত এটা মই টেকেলী কিনিলোঁ মাটিৰৰ টেকেলী তাত জমা কৰিবলৈ ল'লোঁ তেনেদৰেই পইচা জমা কৰোঁ সৰুতে আৰু তাৰ পাছত যেতিয়া স্কুললৈ গ'লোঁ স্কুলত এইট নাইন টেনমানত আমাক এখন পাছবুক খুলি দিছিলে স্কুলৰ পৰাই আৰু তাৰ পাছৰে পৰা সেই তেতিয়াতো পইচা কেনেকৈ জমা কৰে বা কেনেকৈ কি কৰে সেইটো নাজানোঁৱেই নিজেই কৰিবলৈ তেতিয়া মাহঁতৰ লগত গ'লে সেই তাতে মানে যেতিয়া বিহুত আপাহঁত পেহীহঁত এনাইহঁত মামাহঁত যেতিয়া আহে তেতিয়া আমাক মানে নিজেই এইটো ল মিঠাই খাবি নহ'লে কিবা এটা কিনিবি ল সেইবুলি যেতিয়া পইচা এটা দি থৈ যায় তেতিয়া কি কৰোঁ সেই মাক হ'লেও দি দিওঁ সেই পাছবুকত জমা কৰিবলৈ নহ'লে কেতিয়াবা নিজৰ প্ৰয়োজনীয় বস্তুবোৰো লওঁ তেনেকৈয়ে এটকা দুটকাকৈ জমা কৰিবলৈ শিকিছিলোঁ আৰু তেনেকেই কৰোঁ মানে আৰু তাৰ পাছত মিউচুৱেল ফাণ্ডটো মই তেনেকৈ আগতে কৰা নাছিলোঁ কিন্তু এতিয়া এতিয়া মই বেছি দিন হোৱাই নাই অলপ দিনৰ আগতে এটা কৰিছোঁ যাতে এটা নিৰ্ধাৰিত পইচা যাতে মই নিজেই যিহেতু মই নিজেই এতিয়া কিবা এটা কৰিবলৈ লৈছোঁ আৰু সেইকাৰণেই মই নিজৰ কাৰণে বা নিৰ্ধাৰিত এটা পইচা সেই মিউচ্যুৱেল ফাণ্ডতে জমা থ'বলৈ লৈছোঁ